সংস্কৃতিক প্ৰথাবোৰ নৱপ্ৰজন্মই কঠোৰভাৱে পালন কৰে বুলিয়েই ক'ব পাৰি ঠিক আগৰ তুলনাত আজিকালি কম আগত গাঁৱত ভাওনা এখন পাতিবলৈ ল'লে এমাহৰ আগৰ পৰা আখৰা কৰে আখৰা কৰি ভাওনা পাতে ঠিক আজিকালি তেনেকুৱা নহয় আজিকালি টীম গঠন হ'ল টীমক ভাওনা দি দিয়ে ভাওনা টীমক দিয়াৰ লগে লগে টীমে আহি ভাওনা কৰি গুচি যায় আগত এমাহ আখৰা কৰা ভাওনাখনৰ যিটো চখ যিটো মানুহৰ উৎসাহ ঠিক আজিকালি তেনেকুৱা নহয় তেনেকৈয়ে সাংস্কৃতিক দিশটো অলপ পৰিৱৰ্তন হৈ গৈ আছে আগৰ তুলনাত আগতে বহাগ বিহুত গছৰ তলত বিহু আৰম্ভ কৰে গাঁৱৰ ডেকা গাভৰুৱে আৰম্ভ কৰি গাঁৱে গাঁৱে গাঁৱৰ প্ৰতি ঘৰৰ মানুহ ঘৰে ঘৰে বিহু মাৰে বিহু মাৰি গাঁওখন আদায় হোৱাৰ পাছত আকৌ গছৰ তলতে বিহু সামৰে আজিকালি বহাগ বিহু মঞ্চত উঠিলে ষ্টেজত গৈ পালেগৈ ষ্টেজ মঞ্চত উঠা লগে লগে বিহু মঞ্চত চাবগৈ লাগে আৰু বেলেগ বেলেগ দলো গঠন হ'ল গাঁৱত বিহু এটা মাৰিবলৈ বেলেগ এটা দলক মাতিব লাগিব বিহু মাৰিবৰ কাৰণে আৰু সাংস্কৃতিক অনুষ্ঠান মঞ্চত প্ৰত্যেকে গায়ক গায়িকা আনে বহাগ বিহুত আগৰ তুলনাত আজিকালি নাইকিয়া হ'ল আগতে চ'ত সোমোৱাৰ লগে লগে ঢোলৰ গুমগুমনি আহে আজিকালি ঢোলৰ চাপৰ শুনিবলৈ পায় নোপোৱাই হ'ল আৰু তেনেকৈ মাঘৰ বিহু মাঘৰ বিহুৰ উৰুকাদিনাখনি ডেকা গাভৰুৱে গোট খাই পথাৰত ভোজ ভাত খায় ৰাতিপুৱা নামঘৰত মেজি জ্বলায় সকলো গাঁৱৰ বয়োজ্যেষ্ঠৰ পৰা আদি কৰি ডেকা গাভৰু সকলো মিলিজুলি আহি মেজিত সেৱা কৰে কাতি বিহু ঠিক তেনেকুৱাই কাতি বিহুত তুলসীৰ তলে তলে গাঁৱৰ ল'ৰা ছোৱালী সকলো গোট খাই গোট প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰোতে গৃহস্থই বুট দিয়ে বুট খায় একতা ডোলটো আগতে আছিলে আজিকালি একতা ডোলটো অলপ কমি গৈছে ভাগ ভাগ হৈছে চুবুৰীয়ে চুবুৰীয়ে পা ভাগ ভাগ হ'ল এটা চুবুৰীৰ পা সিটো চুবুৰীলৈ নাযায় সেই চুবুৰীত যিকেইঘৰ আছে সেইকেইঘৰৰ তুলসী তলত গাব ঠিক তেনেকৈ আগৰ তুলনাত একতাৰ জৰীডাল অলপ তাৰমানে নাইকিয়া হৈ গৈছে বুলিয়েই ক'ব পাৰি আগত যিটো চখ আছিলে আজিকালি সেইটো চখ নাই তেনেকৈ বিয়া আগতে গাঁৱত বিয়া এখন হ'লে সকলো আহি লাগি মেলি ৰভা পৰ্দা দিয়ে আজিকালি বিয়া ভৱনলৈ গ'ল বিয়া ভৱনত পাতে আৰু আগতে বিয়া তিনিদিনিয়া আছিলে আজিকালি বিয়া দুদিন হয় দুদিন হ'লও আৰু ভৱনলৈ গুচি গৈ ভৱনত বিয়া পাতিবলৈ ল'লে তেনেকেই আগতকৈ মানে তুলনাতো কমি গৈছে আগতে ঘৰৰ ল'ৰা ছোৱালী এটা জন্মদিন হ'লেই স্কুলত বুট কল খুৱায় আজিকালি ঘৰত ৰভা পৰ্দা দি কে'ক আনিব আনি কে'ক কাটি জীৱ বধ কৰি মাছ মাংস জীৱ বধ কৰি ভোজ ভাত খুৱায় মই ভাবোঁ আগৰ তুলনাটোতকৈ আজিকালি সাংস্কৃতি মূল্যবোধৰ মতামত বহু প্ৰায় শিথিল হৈছে বুলিয়েই মই ভাবোঁ মোৰ মতামত ইমানেই